অঁ হেল্ল' কওকচোন অঁ অঁ অঁ কওক দাদা কওক কওকচোন আহক অঁ বস্তু আপুনি কি বস্তু অৰ্ডাৰ কৰিছিলে বাৰু অঁ কেতিয়া কেতিয়া ডেলভাৰী কেতিয়া আছিল আপোনাৰ অঁ কালি মানে মোৰ হেৰি হ'ল মই ছুটি ল'লোঁ মানে কালি যেি ছুটি লোৱাৰ কাৰণে মানে প্ৰব্লেম হৈ গ'ল ঘৰত ছুটি ল'বলগীয়া হ'ল ইমাৰজেঞ্চি সেইটো কাৰণে মানে বস্তু ডেলিভাৰী কালি যোৱা নহ'ল মোৰ অফিচ কালি মই ছুটি লোৱা মানে অঁ সেইটো হয় বাও দাদা কিন্তু হয় চবৰে আকৌ প্ৰব্লেম থাকে নহয় মোৰো কালি ঘৰত নাই নাই দাদা মই কালি নিজৰ পাৰ্চনেল প্ৰব্লেম হোৱাৰ কাৰণে ঘৰত মানে যাব নোৱাৰিলোঁ কালি ছুটি ললোঁ মই কিন্তু কাইলৈ কাইলৈ দি দিম বাৰু কাইলৈ দি দিম ডেলিভাৰী আপোনাক চিন্তা নকৰিব পাব অঁ অঁ ঠিক আছে বাৰু আপোনাক মই কাইলৈয়ে দি দিম আজিতো নহ'বই আজি ছুটি ল'লোঁ অঁ অঁ নাই আজি মোৰ ছুটিও আছে বাৰু কাইলৈ অঁ ঠিক আছে কাইলৈ আপোনাক মই দি চিঅ'ৰ দি দিম বাৰু দিয়ক ঠিক আছে দিয়ক ঠিক আছে